মই মাছ ধৰিবলৈ সৰুৰে পৰা দেউতা মা তথা মোৰ বাইদেউ দাদাসকলৰ লগত মাছ ধৰিবলৈ গৈ গৈ মই আচলতে শিকিলোঁ মাছ ধৰি খুবেই ভাল পাওঁ গতিকে মাহঁতে সৰুতে কেনেকৈ মাছ ধৰিছিল চাই থাকোঁ দাদাহঁতে বাইদেউহঁতে কেনেকৈ মাছ ধৰে চাই থাকোঁ গতিকে তেওঁলোকৰ পৰা এনেকৈ চাই চায়েই মাছ ধৰিবলৈ মই শিকিলোঁ আৰু হয় মই সৰুৰে পৰাই মাছ ধৰিবলৈ গৈ আছোঁ আৰু আমাৰ বিশেষকৈ মোৰ দেউতা মা সক সকলৰ পৰা মই শিকা বুলিতো কৈছোঁ গতিকে মই ক'ব পাৰোঁ দেউতাই খেৰালি মাৰিছিলে গতিকে খেৰালি মৰা পদ্ধতিটো মই দেউতাৰ পৰা শিকিলোঁ তাৰপিছত মাহঁতে জাকৈ পাতি পেলাই অলপ দূৰ আগৰ পৰা মাছ হেঁপিয়াই হেঁপিয়াই আহি থাকে জাকৈখনৰ ওচৰলৈ আৰু শেষত জাকৈখন দাঙে গতিকে জাকৈ মাছ হেঁপিওৱা কৌশলটো শিকিলোঁ আৰু জাকৈ যে চবিয়াই মাৰে সেইখিনি বাইদেউহঁতৰ পৰা শিকিলোঁ আৰু দাদাহঁতৰ পৰা শিকিছিলোঁ বোঁৱতী পানী গৈ থাকিলে তাৰ মাজতে ভেঁটা দি পেলাই চেপা ডিঙৰা খলহা ইত্যাদি পাতে আৰু তাৰোপৰি কিছুমান মাছ যেনে শিঙি মাছ বা তোৰা মাছ এতিয়া দি সোমাই থাকিবৰ কাৰণে বাঁহৰ দীঘল চুঙা কাটি পেলাই তলত পানীত বুৰাই ৰখা হয় গতিকে তাত মাছবিলাক সোমাই থাকে গতিকে সেইটো এটা কৌশল মই জ্য়েষ্ঠসকলৰ পৰা শিকিছিলোঁ আৰু শিকিছিলোঁ বিলত প্ৰচুৰ পৰিমাণৰ মেটেকা থাকিলে ঠাণ্ডাদিনত মাছসমূহ মেটেকাৰ চুলি আকৃতি চুলি আকৃতিৰ শিপাসমূহৰ ভিতৰত সোমাই থাকে সেই মেটেকাসমূহ লাহে লাহে লাহে লাহে পাৰলৈ টানি আনি মেটেকাসমূহ আতঁৰাই আতঁৰাই চালেও মানে মেটেকাৰ শিপাৰ মাজত মাছ সোমাই থাকে সেইটো মেটেকা টনা পদ্ধতি বুলি কয় সেইটো মানে কৌশল শিকিছিলোঁ আৰু তাৰপাছতে শিকিছিলোঁ আঁঠুৱা চোঁচৰাবলৈ আঁঠুৱা এখন দুজন মানুহে দুটা দুটা আগত ধৰি পেলাই পানীৰ তলে তলে তলে তলে চোঁচৰাই চোঁচৰাই লৈ গ'লেও মানে তাত কিছুমান মাছ ধৰিব পৰা যায় মাছ সোমাই তাতে আঁঠুৱা টনা পদ্ধতি বা কৌশল সেইটো শিকিছিলোঁ গতিকে মই জাকৈ মৰা খেৰালি মৰা চেপা খলহা ইত্যাদিৰ লগতে আঁঠুৱা টনা মেটেকা টনা ইত্যাদি কৌশলসমূহ জ্য়েষ্ঠসকলৰ পৰা শিকিছিলোঁ